খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগায় কিয়নো মানুহে খেল ধেমালি কৰিলে শাৰীৰিক বিকাশ সাধন হয় মানুহে সদায় খেল ধেমালি কৰি থাকিব লাগে খেলা ধূলা কৰা স্বাস্থ্যৰ পক্ষে অতি গুৰুত্বপূৰ্ণ লগতে ব্যায়াম কৰি থাকিব লাগে খেলা ধূলা কৰিলে মানুহৰ অংগবোৰ সুস্থ থাকে এয়াই